মোৰ বিশেষ প্ৰতিভা বা দক্ষতা বুলিলে মই এটাই জানো মোৰ আত্মবিশ্বাস মোৰ সংগীতৰ প্ৰতি ৰাপ আছে মই সংগীত ভাল পাওঁ

নিজে যিমানখিনি পাৰোঁ গীতৰ কলি গুণ গুণাই বহুত আত্মসন্তুষ্টি লভোঁ আৰু যিখিনি পাৰিছোঁ মোৰ নিজৰ অঞ্চলত নিজৰ গাঁৱত বা আৰু মোৰ বন্ধু বান্ধৱৰ লগত য'তে গৈছোঁ যেনেধৰণে পাৰিছোঁ তাক প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছোঁ মই সৰুৰে পৰা গীতৰ প্ৰতি মোৰ বহুত ৰাপ গতিকে মই গীত গাই ভাল পাওঁ মই বিশেষকৈ মোৰ বাল্যকালৰ শিল্পী হিচাপে বিজয় ভূঞাদেৱৰ আৰু লোকনাথ গোস্বামীদেৱৰ গীতৰ প্ৰতি মই বেছি আকৃষ্ট হৈছিলোঁ আৰু পৰৱৰ্তী সময়ত মই মহম্মদ ৰফি কিশোৰ কুমাৰ আৰু মহম্মদ আজিজৰ গীতৰ প্ৰতি বেছি আকৃষ্ট হ'লো আৰু সেই গীতবোৰ মই এতিয়া প্ৰায়ে শুনো মোৰ কেতিয়াবা মন গ'লে মই হিয়াজুৰি গীত শুনো আৰু নিজে গাওঁ যিমান পাৰোঁ হৃদয় উজাৰি গীত গাওঁ প্ৰাণ ঢালি গাওঁ আৰু মোৰ অঞ্চলত বিভিন্ন অনুষ্ঠানত মই বিভিন্ন ধৰণে গীত পৰিৱেশনো কৰিছোঁ কেতিয়াবা নাটকৰ বেকগ্ৰাউণ্ড মিউজিকতো মই গীত গাইছোঁ ভাল লাগে সংগীতেই মোৰ জীৱন মোৰ বহুত বিভিন্ন ধৰণৰ মনৰ

বিষাদ হওক কষ্ট হওক অৱসাদ নিৰাময়ৰ কাৰণে মই মোৰ ভাললগা গীতকেইটা শুনিলেই মোৰ মন প্ৰাণ আকৌ উজ্জীৱিত হৈ উঠে সঁচাকৈ ইয়াৰ লগে লগে কিন্তু মই নৃত্য কৰিও ভাল পাওঁ মই যিমান পাৰোঁ প্ৰাণ ঢালি নৃত্য কৰোঁ গীত গাওঁ পাচ অৱশ্যে মোক এই ক্ষেত্ৰত মোৰ পৰিয়ালেও সহযোগিতা কৰে যিটো ক'বই লাগিব তেওঁলোকক ধন্যবাদ দিবই লাগিব যাৰ কাৰণে মোৰ দিনটোৰ গোটেই কষ্ট অৱসাদ বিষাদ সকলো নিৰাময় হৈ যায় সুন্দৰভাৱে ৰাতিটো কটাই যায় গতিকে সংগীতেই মোৰ জীৱন ধন্যবাদ